ৰেহাই আবেদনত মানুহে বহুত কম বস্তুত সামগ্ৰী কিনিবলে পায় মানুহ উপকৃত হয় কিনি ৰেহাই ৰেহাই বস্তুটো বহুত ভাল ৰেহাই কিছুমান বস্তু ভালো কিছু ক্ষেত্ৰত বেয়া আমাৰ নিবনুৱা মানুহখিনিৰ কাৰণে ভাল মানুহখিনি কম পইচাতে বস্তু কিনিবলে পায় সেইটো কাৰণে ভাল ৰেহাইত নহ'লে বহুত পইচা মানুহে দিব লগা হয় সেইটো কাৰণে ৰেহাইতে বস্তু দিয়ে